মই এতিয়ালৈকে শিকা চিলাই মাজত হৈছে আটাইতকৈ লাভজনক চিলাই হৈছে হাতৰ চিলাই আৰু মেচিন চিলাই হাতৰ চিলাই কৰিবলৈ হওঁ শিকোঁতে বহুত কঠিন হৈছিলে গুজৰাটী চিলাই এতিয়া সেই চিলাইৰ পৰা চিলাই শিকি মই কাপো যোৰ কাপোৰ বনাইছোঁ মেখেলা চাদৰত চিলাই কৰিছোঁ ৰুমালত ফুল কৰিছোঁ এম গাৰু পলিচত ফুল এম্ব্ৰইডাৰী কৰিছোঁ মেচিন চিলাই শিকিবলৈ প্ৰথমতে অলপ অসুবিধা হৈছিলে মেচিনটো মাৰিবলৈকেচোন দিগদাৰ হয় তথাপিতো তেনেকৈ শিকি এতিয়া মই বহুত লাভজনক মই এতিয়া মেখেলা চাদৰ বনাইছোঁ বনাই এযোৰ প্ৰথমতে প্ৰথমযোৰ বনাওঁতে প্ৰায় বিছ দিনমান সময় ল'লে গুজাৰাটী চিলাই আছিল যে কামটো অলপ কঠিন প্ৰথম শিকাসকলৰ বাবে অলপ কষ্ট হয় জানিলে বহুত সহজ উপায় সহজ পদ্ধতিৰে কৰিব পাৰি আৰু এইবিলাক কাম কৰিয়ে বহুতো মাইকী মানুহ শিক্ষিত যুৱতীও বহুত নিজকে স্বাৱলম্বীভাৱে চলিব পাৰি আটাইতকৈ আটাইতকৈ কঠিন আৰু বোৱা কটাৰ ক্ষেত্ৰত হৈছে আটাইতকৈ কঠিন কাম মোৰ মতে মিচিং ডিজাইনৰ কাপোৰ বোৱাটো তাত বহুতকেইটা ৰঙৰ সূতাৰ কাম কৰিবলগীয়া হয় তাঁতৰ সূতা বোলাওতে বহুত সময় লাগে সময় মানে দিগদাৰ হয় কেবাটাও কেইবাটাও ৰঙৰ সূতাৰ যেতিয়া কাম কৰিবলগীয়া হয় সময় লয় আৰু সেই কাপোৰযোৰ দামো বহুত আজিকালি বজাৰত দাম মূল্য বেছি সেই কাপোৰযোৰ সেই সেই কাপোৰ বৈয়ো মানুহে বহুতো নিজৰ হিচাপত নিজৰ জীৱনটো চলাই নিবলৈ সহজ হয় নিজে নিজৰ কাম নিজে শিকি ল'লে ভাল আজিকালি প্ৰত প্ৰত্যেকগৰাকী মাইকী মানুহে জানেই চিলাই কাম তাঁতৰ কাম হওক আৰু মেচিনৰ কাম সব শিকিছে বহুত আগবাঢ়ি গৈছে আজিকালি এইবোৰ কাম কৰা সহজ উপায়ো হৈছে হাতৰ ইলেক্ট্ৰনিক মেচিনো ওলালে ইমান দিগদাৰ নহয় ভৰিৰে মৰা মেচিনটো শিকিবলৈ অলপ টান প্ৰথমতে খুব বাৰে বাৰে বেজী ভাঙে শিকোঁতে নাজানিলে মানে বেজীবোৰ ভাঙি যায় যে দিগদাৰ হয় তা হাতৰ চিলাই কৰিবলৈ হ'লেও ফ্ৰেম আৰু সূতা আজিকালি নতুন পদ্ধতিৰ নতুন নতুন সূতা কিছুমান পতিও পোৱা যায় কাপোৰ বনাই ল'বলৈ এতিয়া বহুত সহজ হৈছে অনলাইন অৰ্ডাৰ কৰিও সেইবোৰ পতি আনি কাপোৰত লগাব পাৰি তথাপিতো হাতেৰে ফুল কৰা বা তাঁতত বচা ফুল বেছি ভাল লাগে সেইবোৰৰ মূল্য বেছি সেইবোৰ ধুনীয়াকৈ মানে মানুহে ল'বলৈও বিচাৰে আজিকালি আজিকালি মানুহে বোৱা কটা কাপোৰ সহজতে সবেই এতিয়া টাউনত থকা মানুহে ব'ব নোৱাৰে সময় অসুবিধা বা ঠাইৰ অভাৱ সেইকাৰণে বেছি দাম দি হ'লেও কিনিবলৈ বিচাৰে কঠিন হ'লেও সেইবোৰ কাম কিছুমান কাম ছোৱালী বা যুৱতীসকলে কৰিব লাগে নিজকে স্বাৱলম্বী হ'বলৈ আৰু যেতিয়া মই গুজৰাটী চিলাই শিকিছিলোঁ তেতিয়া বহুত কঠিন হৈছিল মই বা এগৰাকীৰ পৰা সেইটো চিলাই শিকিছিলোঁ তেওঁ কেইবাবাৰো গালিও পাৰিছে ইমান দিগদাৰ হৈছে বুলি তাৰপৰা ভৰ্তি চিলাই চেইন চিলাই সেইবোৰ সেইবোৰ বাৰু সহজ পদ্ধতিতে অলপ উজুকৈ হয় প্ৰথমতে ৰুমালত কৰিছিলোঁ ৰুমালত শিকোঁতে কেইবাখনো ৰুমাল ভালকৈ ফ্ৰেমটো লগাই নল'লে মানে কুঁচ খাই যায় ভাল নহয় বৰ কুঁচ খাই যাওঁতে দি দেখিবলৈ বেয়া হয় কাপোৰটো কুঁচ খাই যায় যে ফুলপাহ থুপ খাই যোৱাৰ নিচিনা হয় তাৰপৰা তাঁতত শিকাওঁতেও মায়ে শিকাইছিলে তাঁত তাঁত বওঁতে প্ৰথমতে সেই উজুবোৰে শিকিছিলোঁ আও ডবোৱা ময়ে শিকিলোঁ তাৰপিছত তিনিকুণীয়া তেনেকৈ তিনিকুণীয়া বাচি বাচিয়ে শিকিছিলোঁ যেতিয়া সেই মিচিং কাপোৰবোৰ লোকক পিন্ধা দেখোঁ ইমান ধুনীয়া ধুনীয়া মিচিং আমাৰ ওচৰত ইমান পইচা নাই মিচিং কাপোৰ কিনি ল'বলৈ বা পিন্ধিবলৈ মন যায় দেখিবলৈ ধুনীয়া সেয়ে দেখি মিচিং কাপোৰ সেই ল' তাঁততে ব'বলৈ চেষ্টা কৰিছিলোঁ কিন্তু বহুত সময় ল'লে সময় ল'লে মানে অসুবিধা আৰু কেইবাটাও ৰঙৰ সূতা বুলাব লাগে তাৰপৰা আৰু তাঁতত হেৰি চকু একদম জিলমিল হৈ যায়গৈ তাৰমানে তাঁত বৈ থাকিলে মানে তেনেকৈ আৰু তেনেকৈ তথাপিতো বৈ পিনি এই কেইবাযোৰো বলোঁ নিজলৈও বলোঁ বিক্ৰীও কৰা হ'ল কষ্ট হয় কষ্ট হ'লেও তাৰমানে কিছুমান কাম কৰিবলগীয়া হয় আৰু কষ্ট হ'লেও এতিয়া সেই মেখেলা চাদৰ এযোৰ বনাবলৈ হ'লে নাই কমেও পোন্ধৰ বিছ দিন সময় একেৰাহে যদি লাগি লাগি থকা হয় ভাল ডিজাইনৰ একেৰাহেতো লাগিব নোৱাৰি বাৰু ঘৰৰ যথেষ্ট কাম থাকে কামৰ মাজতেও অলপ অলপ সময় বলেও তাৰমানে বিছ দিন পঁচিছ দিন লাগি যায় আমাৰ খন্তেক সময়হে পোৱা হয় ইমান বেলেগ কামো থাকে কৰিবলগীয়া সেই কামবোৰতে ব্যস্ত হ'বলগীয়া হয় কাপোৰযোৰতে একেৰাহে লাগি থাকিলেও নহয় সেই কাপোৰযোৰ বলে ভাল আৰু লাভজনক হয় লাভজনক মানে বহুতেই লাভ হয় এযোৰ কাপোৰ কাপোৰ কিনি আনি কাপোৰযোৰত কিমান চাৰিশ টকা বা পাঁচশ টকা যদি কাপোৰযোৰ কিনি আনো তাত হেৰি সূতা খাব এশ টকা এশ টকা বা ডেৰশ টকা গুলি সূতা আনিলে মানে সময়টো যায় বাৰু গ'লেও গধূলি সময়তো কৰিব পাৰি কিছুমান কাম সেই কাপোৰযোৰ কৰি যেতিয়া ৰেডি টু ৱেৰ পিন্ধিব পৰা হয় পিন্ধিব পৰা জোখত হোৱালৈকে তাৰমানে আমি এতিয়া হাজাৰ কাপোৰ চাই চাই আৰু এহেজাৰ টকা বাৰশ টকাতো পাওঁ তেতিয়াও নাই কমেও পাঁচশ ছশ টকা পইচা ঘৰখনত থাকে পাঁচশ ছশ পইচা ঘৰত থাকিলেও কিবা এটা মাহেকত মাহেকত বাৰু নেলাগে সপ্তাহত এযোৰ কাপোৰ উলিয়াব পাৰিলেও এজনী গৃহিণী হৈ সেই কাপোৰযোৰৰ পৰা লাভৱান হ'ব পাৰি এই মাহেকত যদি পাঁচশ টকাকৈও দুহেজাৰ টকা হয় ত পাঁচ ছমাহ গোট খুৱাই কিবা এটা দৰকাৰী ঘৰখনৰ প্ৰয়োজনীয় সামগ্ৰী ল'ব পৰা হয় ল'ৰা ছোৱালী এতিয়া থকা যুৱতীসকলে মোৰেই এতিয়া দুটা ল'ৰা ছোৱালী আছে সিহঁতৰ খোৱা লোৱা বা খোৱা লোৱা খৰচটো দেউতাকে উঠায় তথাপিতো মই কেতিয়াবা লাগতীয়াল বস্তু স্কুলৰ বস্তুৱে হওক বা স্কুলৰ ফিজেই হওক কিবা এটা বস্তুটো অকণমান সকাহ দিব পাৰিছোঁ মই সেই এই সেইকেইটকা পইচাৰে নিজৰ কাৰণে হওক নহওক এতিয়া মোবাইল এটাও ল'ব পাৰিছোঁ সেইকেইটকা পইচাইৰে নহ'লে ঘৰখন চলিবলৈ অসুবিধা হয় চাকৰি নথকা মানুহৰ কাৰণে সেই চিলাই কামটো কাৰণ বহুত জৰুৰী আৰু মানুহজনে এতিয়া কাপোৰযোৰ কিনিহে দিব পাৰিব এহেজাৰ বাৰশ টকা দি চিলাবলৈও এতিয়া সাত আঠশ টকা প্ৰয়োজন হয় সেই সাত আঠশ পইচাটো এতিয়া নিজে যদি চিলাই কাম জনা হয় তেতিয়া সেই আঠ সাতশ পইচা ৰেহাই হ'লেও বহুত তত্ হয় সেই সাতশ টকাই ঘৰখনৰ সপ্তাহৰ বজাৰটো হয় নিজে চিলাই কাম আৰু মেচিনৰ কাম বা তাঁতৰ কাম জানিলে মানে বহুত উজু হয় মানুহৰ তাৰমানে কোনবোৰ যু পদ্ধতিত কৰিলে ভাল হ'ব সেইটো নিজে শিকাৰ লগে লগে মানুহগৰাকী মনলৈ ভাৱটো আহি যায় যে কোনটো কামে কোনটো কৌশলেৰে কৰিলে সহজ পদ্ধতিৰে সোনকালে হ'ব কিন্তু ফেব্ৰিকৰ কামো কৰিব পাৰি আজিকালি ফেব্ৰিক কৰিব পাৰি ঊলেৰেও চিলাই কৰিব পাৰি ঊলেৰে চিলাই কৰিলে দেখিবলৈ ডাঙৰ দেখে কিন্তু সোনকালে হয় কিছুমানৰ ঊলৰ কামো পচন্দ হয় কিছুমান মানুহৰ চল এখন কিনিলে এতিয়া উকা চল এখন যদি বৈ লোৱা যায় তাত উলেৰে যদি হাতেৰে চিলাই কৰি দিয়া হয় সোনকালে হয় হাতৰ চিলাইত সোনকালে হয় তাঁতত বাচিবলৈ সময় লাগে বৰ তুলিব লাগে কিছুমান বৰ তুলি ল'ব লাগে আকৌ ডবোৱা মূএ বাচিবলৈ হ'লেও বৰ তুলি ল'ব লাগে সেইটো এটা বহুত টান নিচিনা কাম কিন্তু এতিয়া ফেব্ৰিক পেইন্টিং হোৱাৰ পৰা অকণমান সহজ পদ্ধতিতো কৰিব পাৰি কিন্তু তাঁতত বোৱাটো বেছি লাষ্টিং আৰু ফুলটো বেছি দিন দিনলৈকে ভাল হৈ থাকে আৰু বেছি দিনলৈকে মানে ভালকৈ ৰাখিলে বহু দিনলৈকে ভালেই হৈ থাকে যদিহে মানুহে সেইবোৰ সময় লাভজনক কাম সব কৰিব পাৰি মোৰ ক্ষেত্ৰত সেই চিলাই বায়ে শিকাইছিলে বেছিকৈ আনুষ্ঠানিক সেই বেলেগকৈ ক'ৰবাত গৈ শিকাইগৈ নাই মই আপাৰ ঘৰত থাকোঁতে সেই বায়ে মোক চিলাই কাম আৰু তাঁতৰ তাঁতৰ কামো একেলগতে শিকিছিলোঁ মায়ে তাঁত আমি সৰু হৈ থকা পৰাই মায়ে তাঁত বয় আমাক তাঁত বৈ কাপোৰ বিকিয়ে মায়ে পঢ়াইছিলে মই তেতিয়াৰ পৰাই ঘৰত এমাকো দুমাকো মনে মনে হ'লেও বৈছিলোঁ তাঁত চুৰ কৰি তেনেকৈ তেনেকৈ বৈ সূতা ছিগিলে উঠি লৰ মাৰোঁ আৰু কিন্তু তেনেকৈ বৈয়ে এতিয়া নিজে স্বাৱলম্বী হ'ব পাৰিছোঁ তাঁত বৈ লাভ হৈছে প্ৰতিটো ক্ষেত্ৰতে তাঁত বা কাপোৰ থাকিলে আৰু নিজকে ব্যস্ত কৰি ৰাখিবও পৰা হয় সেইবোৰ কামত বেলেগ এটা কথা আহিলেও মনলৈ সেই কামটো থাকিলে মানে বেলেগ কথালৈ মন নাযায় আৰু সেই নিজৰ কামটোকে কৰি থাকিবলৈ মন যায় যিকোনো এটা সময়তে আজৰি হোৱাৰ লগে লগে মোৰ যে আধাখৰীয়া কাম এটা আছে সেইটো সম্পূৰ্ণ কৰি লওঁ অৰ্ডাৰটো দিব লাগে সেইটো কথাই মনত ৰাখে মনত থকাৰ লগে লগে তেতিয়া সেই সেই ধাউতি বাঢ়ি যায় এযোৰ হোৱাৰ লগে লগে আৰু এযোৰ কৰিবলৈ মন যায় সেইটো কথাও লাভ আচলতে মানুহজনী এক্টিভ হৈ থাকিব পৰা যায় কামবোৰ কৰিলে নিজৰ ক্ষেত্ৰতে নিজেই গম পাইছোঁ তাৰমানে সকলোৱে সেই কামটো কৰিব কৰিব লাগে আচলতে পৰাপক্ষত সবেই জানিবই লাগে নিজৰ সুবিধা হয় নিজৰ মন পচন্দৰ ৰঙৰ এতিয়া কাপোৰ এযোৰ আনিলোঁ সেই কাপোৰযোৰৰ এয়া যেনিবা এনেকুৱা সেউজীয়া কালাৰৰ ফুল লাগে কিনিবলৈ হয়টো হাতত সেইটো সময়ত পইচা নাথাকিব পাৰে কিন্তু নিজে জানিলে মানে কমকৈ ডিজাইন দি হ'লেও কম খৰচতে কাপোৰযোৰ বনাই ল'ব পাৰি সেইটো এটা সুবিধা হয় নিজে জা জানিলে মানে বহুত লাভজনক যে কাপোৰ বোৱা আৰু তাঁত বোৱা সেই কামটো তাঁত বোলে এতিয়া গামোচা ইমান দাম কথাটো কৈছোঁ অসমীয়া গামোচাখন লোৱা আৰু কিনা গামোচা লোৱা বহুত পাৰ্থক্য কিনা গামোচাখনত কোনো একো মূল্য নাথাকে বা ল'বলৈও ভাল নালাগে মানুহে ল'বলৈ নিবিচাৰে যদি হাতে বোৱা তাঁতশালৰ গামোচাখন লোৱা হয় মানুহজনৰ সন্মানটোও বাঢ়ে আৰু মনটো ভাল লাগে বিহুত হওক নহওক ঘৰৰ মানুহজনে যদি তাঁতত গামোচাখন বৈ দিব পৰা হয় আৰু বোৱা কাপোৰযোৰৰ গহী বোৱা কাপোৰযোৰৰ পৰিধান কৰাৰ লগে লগে মানুহজনী দেখিবলৈ ইমান ভাল লাগে গহীন দেখে আৰু দেখিবলৈ কিবা এটা ভাল লাগে মনটোও ভাল লাগে বোৱা কাপোৰ পিন্ধিব পাৰিলে বোৱা কাপোৰ সেই মোৰ বাবে বোৱা কাপোৰ আৰু হেৰি চিলাই সমানে প্ৰয়োজনীয় মানুহৰ দ জীৱনত তাৰমানে শিকিবই লাগে আচলতে সেইটো কথা প্ৰত্যাহ্বানজনক ক'বলৈ হ'লে সেই তেতিয়া প্ৰথমতে সেই বেজী ভাগোঁতে অকণমান টান নিচিনা নোৱাৰিম নিচিনা লাগিছিলে আৰু যেতিয়া মিচিং ডিজাইনৰ ফুল বাচিবলৈ লওঁতে আমনি লাগে এলাইন বুল বুটা বাচিবলৈ এদিন যেতিয়া লাগি যায় চকু একদম জিলিক মিলিক দেখি যায়গৈ চকুৱে তেতিয়া বহুত আমনি লাগে নোৱাৰিম নিচিনা লাগে নকৰো নিচিনাও লাগে কিন্তু যেতিয়া কাৰোবাৰ কাৰোবাক পিন্ধা দেখা যায় বোৱা মিচিং কাপোৰ এযোৰ তেতিয়া দেখিবলৈ মনটো ইমান ভাল লাগে যে হয় দেই মই বোৱা কাপোৰযোৰ কোনোবাই পিন্ধিছে ইমান ধুনীয়া লাগিছে আৰু পইচাটো যে মোৰ কামত আহিলে বিকা পিছত সেইটো কথা যিকোনো কামতে প্ৰত্যাহ্বান থাকেই সব কামৰ সৰু বৰ নাই সকলো কামতে আচলতে ভাবিলে মনত ভাবি ল'ব লাগে আৰু সব কাম কৰিব পাৰোঁ বুলি সেই কৰিব পাৰিলে সব কামেই ভাল লাভজনক কামেই হয় কিন্তু একাগ্ৰতা ধৈৰ্য্য় মানুহৰ মনত ধৈৰ্য্য় থাকিব লাগে ধৈৰ্য্য় থাকিলেহে যিকোনো কাম কৰিব পাৰিব সকলো কামতে জটিলতা আহে তাঁত বোৱা বা যিকোনো ব্যৱসায় বাণিজ্য কৰা তাঁত বোৱা চিলাই কৰা বুলিয়ে নহয় কামৰ সৰু বৰ নাই সকলো কামৰ কষ্ট একেই আচলতে দিনটো ঘৰতে বন্দী হৈ এযোৰ তাঁতশালত যেতিয়া তাঁত ব'বলৈ শিপিনীগৰাকী বহে তেতিয়া বেলেগ একো কথা চিন্তা কৰিব নোৱাৰে অকল তাঁতখনৰ কথাই মনলৈ আহি থাকে ভাত আনকি ভাত খোৱাৰ কথাও পাহৰি যোৱা হয় যেতিয়া তাঁতত ফুল বাচি থকা হয় যে সময় কেতিয়া পাৰ হ'ল মানুহে গমেই নাপায় ইমানেই মনে প্ৰাণে এখন তাঁত বোৱা হয় সেই তাঁত সেই কাপোৰযোৰ পিন্ধিলে কিমান ভাল লাগিব নিজে নিজৰ হাতেৰে বোৱা কাপোৰযোৰ যদি শিপিনীগৰাকীয়ে পিন্ধি যায় কোনোবাই যদি সোধে তেওঁক কাপোৰযোৰ ক'ত পালি তেতিয়া মনটো কিমান ভাল লাগিব সেয়া সেইকাৰণে লাভজনক কাম আচলতে কৰিব লাগে মনৰ সুখৰ কাৰণেও আৰু আচলতে আজিকালি টকা পইচাৰ যুগ বুলি ক'ব লাগিব এটা ব্যৱসায় হিচাপেও ব্যৱহাৰ কৰিব পাৰে তাঁত বোৱা কামটো তাঁত বৈ নিজকে বহুত লাভৱান বুলি ভাবিছোঁ তাঁত আৰু চিলাই কামে চিলাই কামেও ক কৰোঁ বাৰু মাজে মাজে তাঁততো থাকেই মাজে মাজে চিলাই কামো কৰা হয় চিলাই কামৰ কাপোৰ মেখেলা এক্সট্ৰাকৈ মেখেলা বনোৱাও হয় কাৰোবাৰ গাৰু কভাৰ কৰিব লাগে ৰুমাল তেনেকুৱা আজিকালি বাৰু বেছিকৈ ৰুমাল চোমাল কৰাৰ কাম নহয় আজিকালি যে অনলাইনৰ যুগ নহয় জানো অনলাইনৰ সেই সবেই আজিকালি তেনেকেই বেছি বস্তু পোৱা হয় তথাপিতো হাতেৰে কৰা কাপোৰযোৰৰ নিচিনা বেলেগ একো হ'ব নোৱাৰে হাতেৰে কৰিলে মানে কাপোৰযোৰৰ গহীনতাটোৱে বেলেগ সেই কাপোৰযোৰৰ যিমানেই নহওক লাগে দামটো লাগে পাঁচশ ছশ টকাতেই কিনা হওক লাগে সবৰে চকুৰ সেই কাপোৰযোৰৰ ওপৰত পৰে কাপোৰযোৰ দেখাৰ লগে লগে মানুহে সোধে যে ক'ৰ পৰা কিনিছিলি কোনে কৰিছিলে সেই কাপোৰযোৰ তেতিয়া পিন্ধাগৰাকীয়ে ক'বলৈ ভাল পায় যে আমুকে অৰ্ডাৰ কৰি দিছিলে তাৰ পৰাই লৈছিলোঁ তেনেকৈ ভাল হয় আৰু আচলতে কাপোৰ কৰি সেই মই লাভৱান হৈছোঁ আৰু কাপোৰ বৈও লাভৱান হৈছোঁ মানে নিজৰ দিয়া পিন্ধাখিনিয়ে নিজৰ ইচ্ছামতে বৈ ল'ব পাৰিছোঁ বৈ লোৱাৰ লগে লগে পিন্ধি মেলি আকৌ আনক দৰকাৰ হ'লে বিকিবও পাৰিছোঁ দুযোৰ এযোৰ বিকা পইচা কেইটকাই ঘৰখন চলাবলৈও হৈছে ঘৰ চলাৰ উপৰিও নিজৰ খৰচ পাতি তেল ক্ৰীম আদি সেইবোৰ ক্ষেত্ৰত প্ৰতিজন ক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰতে মানুহজনক ক'বলগীয়া নহৈছে এতিয়া নিজৰ অঁ স্বাৱলম্বী হ'ব পাৰিছোঁ ল'ৰা ছোৱালীকেইটাকো দৰকাৰী বস্তুটো মানুহজনক নোখোজাকৈ কিছুমান বস্তু দিব পাৰিছোঁ সেই তাৰ কাৰণে মই বায়ে বায়ে মোক হাতৰ চিলাই শিকাইছিলে তেওঁকে ধন্যবাদ জনাব জনাইছোঁ আৰু দেই তেওঁ শিকাইছিলে কাৰণে মই আজি নিজে নিজে এতিয়া কাপোৰ নিজেও পিন্ধিব পাৰিছোঁ আনকো পিন্ধাব পাৰিছোঁ পইচাতে লোৱা হওক বাৰু তথাপিতো ঘৰখনৰ কামতো আহিছে আৰু বাই ভনীকেইজনীক কেতিয়াবা নিজে কৰা কিবা বস্তু এটা দিবলৈ পালে মনটো ভালো লাগে তাহাঁতকো দিব পাৰিছোঁ কিবা এটা আজি চাদৰকে এখন ল মেখেলাকে এখন ল বুলিব নাই সেইকাৰণে সেই সেই কাপোৰবোৰ বনাবলৈ সময় লাগে মানুহ সময় দিব পাৰিলে কম সময়তে হয় একেৰাহে যদি এই কৰি থকা হয় দুদিনত এযোৰ কাপোৰ হৈ যাব মেখেলা চাদৰে ঘৰৰ ভাত পানী বনোৱাৰ ওপৰি যদি লাগি থকা হয় যদিহে কেতিয়াবা এতিয়া ল'ৰা ছোৱালীক পঢ়াবও লাগে তাৰ মাজে মাজেহে কৰা হয় তাহাঁতক পঢ়োৱাৰ পিছতে সেই মই অকণমান গধূলি সময়ত এঘণ্টা ডেৰঘণ্টামান সময় দিওঁ হাত সেই চিলাই কাম হওক বা সেই হেৰি কৰিবলৈ হ'লে ফেব্ৰিক পেইণ্টিং কৰিবলৈ হ'লে সেইবিলাক সময়ত আজিকালি বজাৰতো তেনেকুৱা পোৱা যায় কিন্তু হাতেৰে চিনাকি মানুহজনীয়ে বনাই দিয়া তাতো আৰু বজাৰত কিনা বস্তুৰ মাজত বহুত পাৰ্থক্য একে ৰঙৰ বিভিন্ন ৰঙৰ একে ডিজাইনৰ ডুপ্লিকেট বস্তুও পোৱা হয় কিন্তু হাতেৰে বোৱা বা চি ওচৰত এনেকৈ কোনোবাই কৰি দিয়া কাপোৰটো ভাল হয় অলপমান বিশ্বাসযোগ্য হয় কিবা এটা হ'লেও মানুহগৰাকীক কথাটো ক'বগৈ পাৰি আৰু সেয়াই আৰু